এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা বুলি ক'লে আমি প্ৰথমে ঘৰখনৰ পৰাই আৰম্ভ কৰিম আগৰ দিনত বা সময়ত পৰিয়াল বুলি ক'লে যৌথ পৰিয়ালৰ কথাই আমাৰ মনলৈ আহে য'ত থাকে ককা আইতা খুৰা খুৰী পেহী ইত্যাদি কিন্তু সময়ৰ লগে লগে সেই পৰিভাষা সলনি হৈ একক পৰিয়াল হ'ল য'ত থাকে য'ত পতি পত্নী অৰ্থাৎ মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে আৰু ইয়াৰ লগে লগেই পৰিয়ালত থকা মানুহবোৰৰো ভূমিকাবিলাক সলনি হ'বলৈ ধৰে যৌথ পৰিয়ালত ঘৰৰ ভিতৰত যিবোৰ কাম হয় সেইবোৰত পুৰুষৰ অৱদান তেনেই নগণ্য আছিল পুৰুষসকলে খেতি বাতি কৰি ব্যৱসায় বাণিজ্য কৰি নাইবা চাকৰি কৰি ধন উপাৰ্জন কৰি আনে আৰু মহিলাসকনে সকলে ঘৰখন নিয়াৰিকৈ চলায় কিন্তু বৰ্তমান সেই সকলোবোৰ সলনি হৈছে বৰ্তমান দিনত পুৰুষ মহিলা সকলোৱে পৰিয়ালৰ উন্নতিৰ বাবে সমানে সমানেই কষ্ট কৰে মহিলাসকলে কেৱল ঘৰৰ চাৰিবেৰৰ মাজতে আৱদ্ধ হৈ নাথাকি পৰিয়াল আৰু সমাজৰ উন্নতিৰ কাৰণে আগুৱাই আহে আগতে কেৱল পুৰুষসকলে আগতে কেৱল পুৰুষসকলেহে অৰ্থনৈতিকভাৱে স্বাৱলম্বী আৰু তেওঁৰ মহিলাসকলে ঘৰখনৰ ভিতৰৰ সকলো যাৱতীয় কাম কাজ কৰে ঘৰখন ৰন্ধা বঢ়া কৰে ল'ৰা ছোৱালী ডাঙৰ ল'ৰা ছোৱালীক আপডাল কৰে বা বৃদ্ধ শহুৰ শাহুৰ এনেদৰে সকলো ঘৰখনৰ কামবিলাক চলাই নিয়ে কিন্তু বৰ্তমানৰ যিটো দিন আহি পৰিছে কেৱল পুৰুষসকলেই নহয় মহিলাসকলেও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে বা হ'বলৈ যত্ন কৰিছে তেওঁলোকেও আগ যেনেকৈ পুৰুষসকলে চাকৰি কৰিলে মহিলাসকলে ঘৰৰ ভিতৰৰ কামবোৰ কৰে কিন্তু তেনেকৈ মহিলাসকলে ওলাই গ'লেও বা চাকৰি কৰিবলৈ ওলাই গ'লেও যদি পুৰুষসকল স্বাৱলম্বী নহয় বা অন্য কিবা ব্যৱসায় বাণিজ্যও কৰে তেতিয়া হ'লে তেওঁলোকেও ঘৰৰ ভিতৰৰ কামবোৰ আজিকালি কৰিব লগাত পৰে বা সেইকাৰণে তেওঁলোকে কোনো হীনমন্যতাৰ স্বীকাৰ নহয় আজিকালি তেওঁলোকৰ মানসিক বিকাশ হৈছে গতিকে সকলোৱে সক এইবিলাক কাম সাধাৰণ ভাৱেই ধৰিবলৈ লৈছে মহিলাসকলে চাকৰি কৰিবলৈ বা ঘৰৰ বাহিৰলৈ ওলাই গ'লে পুৰুষসকলেও ঘৰৰ ভিতৰৰ কামবোৰ আজিকালি কৰিবলৈ কোনো আফচোছ নকৰে